হেল্ল' দাদা হয় নাজিৰা এজেঞ্চি মালিক হয়নে আপুনি অঁ ট্ৰেভেল এজেঞ্চি এই মই এই আচোলাবাৰীৰ পৰা কৈছিলোঁ এই অঁ এই আমাৰ এই জা জাতিংগা পৰা মানে জাতিংগালৈ মানে ট্ৰিপ এটা ওলিয়াইছোঁ অঁ এই তাকে বোলো পাৰ পাৰ্চন কিমানকৈ কৰিব বোলো সুধি চাওঁ আমি আছোঁ ধৰক পঁচিছ পোন্ধৰ পঁচিছজনমান আছোঁ আৰু

নহয় আপোনোলোকক আপোনালোকক কি সুবিধা আছে অঁ কি কি সুবিধা আছে আপোনালোকে যদি সব সুবিধা হয় আপোনালোকৰ পৰাই সব সুবিধা ল'ম আৰু অঁ সেনেকৈতো ভালেই হ'ব আমাৰ সুবিধা হ'ব নহ্ গোটেই ৰাইজ ওলাইছোঁ মানে মোক এই জানুৱাৰীমানলৈ লাগে আৰু আগে বুক বুক কৰি থৈছোঁ বুলি ভাবিছোঁ আৰু এমাউন্টটো মানে ভালকৈ নাজানো আৰু এই সৰু ল'ৰা ছোৱালীবোৰৰ অলপ ডিছকাউন্ট দিব নে কি

হ'ব বাৰু হ'ব বাৰু কিবা আৰু পাৰিলে কমাব ঠিক আছে বাৰু মই ঠিক আছে ঠিক আছে মই পাতি লৈছো বাৰু ঘৰৰ মানুহৰ লগত